পিঠিৰ বিষ ভাল কৰিবৰ বাবে আপোনাৰ গাঁৱত জনপ্ৰিয় কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱস্থা হ'ল ঘৰতে থকা কেঁচা হালধি গছ আনি হালধি খান্দি আনি ভালকৈ ধুই পতাত পিছি ককাল য'ত বিষায় তাত অলপ লেপন দি দিলে ভা ভাল পায় আৰু খোৱা হালধি গাখীৰত উতলাই খালেও কঁকাল বিষ বহুত আৰাম পায় আমাৰ ঘৰৰ ওচৰতে এজন মানুহ আছে যিজনে কঁকাল বিষৰ বাবে ঘটি এটা আৰু অলপ তেল লৈ কিবা মালিচ কৰি কৰিছিল আৰু বহুতো দূৰ দূৰণিৰ পৰা আহিছিল তেনেকৈ ভালো পাইছিল আৰু কিছুমান বন দৰৱ আছে সেইবিলাক বন দৰৱ লগালেও ভাল হয়